অঁ কি কৰিছে এ আছোঁ হেৰি নহয় কোৱা শুনিছোঁ আপুনি হেনো বাৰী চাৰী চাফা কৰিব পাৰে অঁ মোৰ এই বাৰীখন চাফা কৰিব লাগিছিল আপুনি আহিব পাৰিব নেকি পাৰিলে কাইলৈ আহিবচোন মোৰ অকণমান বাৰীখন বহল আহল আৰু অকণমান দেৰি হ'ব আপুনি মানে পাৰে যদি অকণমান সোনকালে আহিব নটামান বজাত আহিব আৰু অঁ হেৰি নহয় আপুনি বাৰী চাফা তাফা কৰি দিলে দিনটোৰ হাজিৰা কেনেকে লয় বাৰু অ তেতিয়াহ'লে আপুনি ক'লৈকো নাযাব হা সোণকালে আহিব হয় অঁ মই অকণমান সোনকালে উঠিম আৰু গোটেই কামবন ময়ো কৰিম আপোনাৰ লগতে বাৰু ময়ো থাকিম জেগা জেগালিবোৰ আপোনাক দেখুৱাই দিলেহে হ'ব

আপুনিও ঘৰত কাম বন কৰি আৰু ৰান্ধিব সোনকালে ওলাই আহিব ময়ো অঁ অঁ অ অ অঁ মই মানে জেগাকণৰ হয় এতিয়া শাক পাচলি এটা কৰিম বুলি ভাবিছোঁ শাক পাচলি অকণ কৰি নিজৰ ঘৰতে খাওঁচোন বোলো বজাৰৰ পৰা কিনাতকৈ নহয় জানো বজাৰৰ শাক পাচলি আৰু আজিকালি সাৰ দিয়াহে আগে বোলো তাকে চাফা কৰি লওঁচোন বাৰীখন এতিয়া বৰষুণো দি আছে জাবি হাবি জংঘল ঢেৰ হ'ল বৰষুণৰ বতৰ যে জাবি হাবি জংঘল ঢেৰ হৈছে ভাবিছোঁ সেইকাৰণে আঁতৰাই লওঁ তাৰপিছত কেইদিনমান থকা পিছত আৰু কোৰ কটাৰী মাৰি আৰু লগাই পেলাই কাবাক হতোৱাই বোলো শাক পাচলি এডালকে কওঁচোন অ অ এতিয়া আপুনি কি কৰি আছে আপুনি এতিয়া কি কৰি আছে

ময়ো সেয়া ধূপ ধূনা জ্বলাই আৰু প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ ঘপককৈ আপোনালৈ মনত পৰিল নাই খোৱা নাই খোৱা আপোনালৈ মনত পৰি বোলো বাৰীখন চাফা কৰিব হ'ল আমাৰ এওঁ ক'লে যে আপোনাৰ কথা সেইকাৰণে কল এটা কৰিলোঁ আৰু এনেকে মা মাটি দিবা বুলি ক'লে আৰু সেইকাৰণে ফোনটো লগালোঁ এতিয়া ৰখাইছোঁ দেই এতিয়া ৰখাইছোঁ